হেল্ল' তোমাৰ গাড়ী আছিলে নেকি আমি তাৰমানে কাজিৰঙালৈ যোৱা কথা আছিল অ' আমি দহ তাৰিখ মানে যাম আৰু

আমি দহ বাৰজনমান যাম আৰু ভাড়াটো কিমানকৈ হ'ব

আমি কাজিৰঙালৈ যাম অলপ কমাই ল'ব আৰু ম এনে মৰিগাঁৱৰ পৰা পিক আপ কৰিব লাগিব

অলপ বেছি হ'ব নেকি কমাব কমাব নোৱাৰা অ' আমি আমি অকল দুদিনমানৰ কাৰণে হ'লে হ'ব আৰু অ' অ' আমি খোৱা বোৱা গোটেইখিনি লৈ যাম বস্তু অ' মই আলোচনা কৰি লওঁ আলোচনা কৰি লৈ পেলাই তোমাক খবৰটো দিম